বিদ্যুতটো হৈছে শক্তিৰ এটা উৎস আজিকালি বিদ্যুতৰ গুৰুত্বপূৰ্ণ ভাৰতবৰ্ষত দিনক দিনে বাঢ়িবলৈ ধৰিছে আজিকালি ভাৰতবৰ্ষৰ প্ৰায়সমূহ গাঁৱে প্ৰায়সমূহ গাঁৱতে বিদ্যুতৰ ব্যৱস্থাপনা কৰা হৈছে গতিকে প্ৰত্যেকখন গাঁৱে আজিকালি বিদ্যুতৰ ওপৰত নিৰ্ভৰশীল গাঁৱৰ ল'ৰা ছোৱালীসমূহৰ পঢ়া পাতিৰ ক্ষেত্ৰত বিদ্যুতে গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়ায় যেনেকৈ পৰীক্ষাৰ আগমুহূৰ্ত্তত যদি কেতিয়াবা তেনেস্থলত যদি কাৰেণ্ট যায় যদি বিদ্যুৎ গ্ৰাস হ্ৰাস হয় তেতিয়াহ'লে তেখেতলোকৰ পঢ়াৰ ক্ষেত্ৰত অলপমান বাধাৰ সৃষ্টি কৰে যাৰ কাৰণে তেখেতলোকৰ শৈক্ষিক দিশত অলপমান স্থগিত হ'বলগীয়া হয় মই এজন চফ্টৱেৰ ইঞ্জিনিয়াৰ মোৰ সকলো কাম কাৰ্য্য কাৰুকাৰ্য্য বিদ্যুতৰ ওপৰতে নিৰ্ভৰশীল বিদ্যুৎ থাকিলেহে আমি কম্পিউটাৰবোৰ অপেন কৰিব পাৰোঁ আৰু আমাৰ কাৰ্য্য সম্পাদন কৰিব পাৰোঁ কিন্তু আজিকালি সঘনাই হৈ থকা পাৱাৰ কাটৰ কাৰণে আমাৰ দৈনন্দিন জীৱনৰ যিমানবোৰ কাম কাজ থাকে আমাৰ কাম কাজখিনি আমি আগবঢ়াব নোৱাৰোঁ যাৰ ফলত গোটেই ভাৰতবৰ্ষখনৰ ইনফৰ্মেশ্যন টেকন'ল'জি চিষ্টেমটোৰেই ক্ষতি হয় তাৰ উপৰিও আমি যদি চাব যাওঁ যে বিভিন্ন ধৰণৰ আজিকালি হস্পিটেলসমূহত আজিকালি ভেকচিনবিলাক ৰখা হয় সেই ভেকচিনবিলাক আই এল আৰ নামৰ এটা যন্ত্ৰত ৰখা হয় সেই যন্ত্ৰটো বিদ্যুতৰ ওপৰতে নিৰ্ভৰ কৰে গতিকে সেই যন্ত্ৰটো যদি বিকল্পিত হৈ পৰিবলগীয়া হয় কাৰণ গাঁও অঞ্চলত যোনবিলাক প্ৰাথমিক চিকিৎসালয় থাকে তেনেস্থলত সকলো ক্ষেত্ৰতেই ইনভাৰ্টাৰ তেনেকুৱা নাথাকে ইনভাৰ্টাৰ নথকাৰ কাৰণে তেনে পি এইচ চি সমূহত তেনেকুৱা যন্ত্ৰবোৰ বিকল্পিত হৈ যায় যাৰ ফলত হাজাৰ হাজাৰ ভেকচিনচ নষ্ট হয় আৰু সেই নষ্টখিনি অসম গভমেণ্ট ভাৰতবৰ্ষৰ গভমেণ্ট তেখেতলোকৰে হয় গতিকে বিদ্যুতৰ এইখিনি এটা ব্যয়বহুল বিস্তৃত আৱৰণ মই দাঙি ধৰিলোঁ তাৰ উপৰিও যিহেতু গ্ৰামাঞ্চলত সকলো মানুহে ইনভাৰ্টাৰ এটা কিনাৰ যোগ্য নহ'বও পাৰে সেইকাৰণে সকলো মানুহৰ ঘৰত হয়তো ইনভাৰ্টাৰ নাথাকে যে তাৰ ভিতৰত কিছুমান মানুহৰ ঘৰত ইনভাৰ্টাৰ থাকে যাৰ কাৰণে তে তেখে তেখেতলোকে নিজৰ জীৱন যাপন আগবঢ়াই নিয়াত সুবিধা হয় যথেষ্টখিনি